এবাৰ আমাৰ ইয়াত মাছ মাৰিবলৈ গৈছিলোঁ মাছ মাৰিবলৈ যাওঁতে মোৰ এবাৰ এইটো হ'ল ঊনৈছশ আশী চনতে মোৰ এইটো ঘটনা হৈছিল এই ঘটনাটো হৈছিল মোৰ মানে মাছ মাৰিবলৈ গৈছিলোঁ মাছ মাৰিবলৈ যাওঁতে মানে আমাৰ ইয়াত তেতিয়া বৰষুণ হৈছিল প্ৰচুৰ বৰষুণ হয় তাত তেতিয়া মানে আমাৰ ইয়াৰ মানুহবিলাকে কি হয় জাকৈ মাৰিবলৈ যায় সকলো মানুহবিলাকে জকা মাৰিবলৈ যায় আবেলি সকলোৱে আমি কি কৰিলো জকাইবিলাক লৈ গৈছোঁ জকাই লৈ পেলাই আমি আমাৰ ইয়াতে দলনি আছে দলনিত মানে এনেকৈ চুচি বা খুদলি বালে আমাৰ মাছবিলাক পোৱা যায় তেনেকৈ গ'লোঁ মাইকী মানুহবিলাকো গৈছে মতা মানুহো গৈছোঁ আমি ল'ৰাবিলাক গ'লোঁ যোৱাত তেতিয়া মাছ জাকৈ মাৰি আছো তেনেকুৱাতে এনেকুৱা বতাহ ধুমুহা এজাক আহিল এইটো এই জেঠৰ লাষ্ট লাষ্ট সময়ত আৰু মানে জেঠ মাহৰ এনেকুৱা বতাহ ধুমহা এটা আহিল আমি মানে আহি আহিবলৈ মানে ঘৰ নেপালোহিয়ে আৰু আধা আহিছিলোঁ আৰু একো বাইকুৰি লৈ এনেকুৱা এটা ধুমুহা আহিছে এই ধুমুহাটোত মানে গোটেই ক'লা হৈ আছে গোটেই ডাৱৰ বিজুলী গাজনি মাৰি ঢেৰেকনি মাৰি মানে আমাৰ মানে আমি এনেকুৱা মানে ভয় খাই গৈছো ভয়ত মানে গোটেইসকলে মানে একেলগে গোটখোৱা হৈছে যে আমিতো আৰু আহিয়ে আছো বতাহৰ পদে আমি এতিয়া যোনফালে ঘৰলে পূবৰপৰা পশ্চিমলৈ মাৰিছে আৰু আমিতো এতিয়া আহিব লাগে পূব পশ্চিমলৈ ঘৰলৈ আহিছো এতিয়া বতাহে আমাক বতাহৰ কোবত আমি আহিবপৰা নাই ইফালে ঢেৰেকনি বিজুলী গাজনি এনেকুৱা একদম গোটেই অন্ধকাৰ হৈ গৈছে গোটেই আকাশখন এতিয়া আমাক গোটেইসকলে গোট খাই গোটেই ভয় খাইছোঁ ভয় খাই গোটেইসকলে একেলগে গোট খাই উপায়তো নাইকিয়া হৈছে ভয়তে এতিয়া মাইকী মানুহবিলাক বাৰু কিছুমান সৰু সৰু লই চেমনীয়া ল'ৰাবিলাকো গৈছিল যোৱাত মানে তেওঁলোকে মানে ভয় খাইছে বেছি এতিয়া আমাৰ তেতিয়া অকণমান মানে আমাৰো ধৰক তেতিয়া ডেকায়ে অৱস্থা এনেকুৱাত আমিবিলাকে অলপ সাহ দিছোঁ যেনে তেনে পূবৰপৰা পশ্চিমলৈ বতাহভাগ বৈছে গতিকে আমি আহিবলৈ বিচাৰিছোঁ আমি সকলোৱে কি হৈছে আমাৰতো যোৱাটো ঘৰ পোৱাতো কোনো কঠিনেই হয় গতিকে মুকলি জেগা গোটেইসকলোকে গোট খোৱাই লৈ পেলাই আমি কি কৰিলো মানে পশ্চিমলৈ ব পূবৰপৰা পশ্চিমলৈ যেতিয়া বতাহটো মাৰিছে হেৰি পশ্চিমৰপৰা যেতিয়া পূবলৈ বতাহটো মাৰিছে তেতিয়া আমি কি কৰিলো গোটেইসকলোকে মানে আমি যি ফালে পূবৰপৰা পশ্চিমলৈ মাৰিছে বতাহটো সেই ঢাললৈ আমি হেৰি কৰিলোঁ মানে মুখ কৰি গোটেইসকলে শুই দিছোঁ তাত সৰু সুৰা পাথৰো পৰিছে জকাইবিলাককে মূৰত লৈ মূৰত লৈ আৰু তেনেকৈয়ে মানে পিঠিৰ এইছোৱা কি হয় হৈ থাকক আৰু তেনেকৈ লৈ আমি চেপেটাকাঢ়ি মানে গোটেই মাটিতে চেপে মানে চেপেটাকাঢ়ি লৈ আমি সকলোৱে মানে পূবফাললৈ মানে হেৰি কৰি আছো আৰু মানে মুখ কৰি পেলাই চেপেটাকাঢ়ি শুই আছো আমাৰ ওপৰে দি কত মানে পাথৰ পৰিছে ইমান পিঠি মানে দেৰদেৰ মানে হেৰি হৈ গৈছে তাতে আমি তেনেকৈয়ে আছো কাকো কোনো মাত দিবপৰা নাই কোনোৱে কাৰো মাত নুশুনা হৈ গৈছে এনেকুৱা বৰষুণ এনেকুৱা গাজনি ঢেৰেকনি এনেকুৱা সমস্যা হৈছিল সেই সমস্যাটো আমি বাচিম বুলি ভবাই নাছিলোঁ কিছুমান ল'ৰা ছোৱালীয়েতো একেবাৰে ঠাণ্ডাতে একেবাৰে হেৰি হৈ গৈছে গাঁৱৰ মানুহবিলাকে ইয়াতো হুলস্থূল বতৰ বৰষুণ ধুুমুহা যেতিয়া শেষ হৈছে তেতিয়া গাঁৱৰ মানুহবিলাক মানে গৈছে বিচাৰি আমি তাতে পৰি আছো পৰি থাকি আমাৰ আকৌ দুজন মানুহৰ মোৰে আৰু এজন মানুহে মানে অলপ হেৰিটো আছে তেনেকুৱাতে মানে তেওঁলোকক আকৌ লুটিয়াই লুটিয়াই চাইছোগৈ জাকৈবিলাক হেৰি হৈ তেওঁবিলাকে বোলে ভয়তে মানে কিছুমান হেৰি হৈ আছে ঠাণ্ডাতো কঁপি আছে কি কৰিম এতিয়া উপায় নাই গাৱঁলৈ মানে আমি চিঞৰিছোঁ গাৱঁৰ মানুহবিলাকো ইফালৰ পৰা গৈছে বতৰ শেষ হোৱাৰ পিছত হৈ গৈ তেতিয়া মানে কি কৰিলে সেই গাৱঁৰ মানুহবিলাক আহিছে মানে সকলোৱে গৈ তেতিয়া লৈ আহিছেগৈ আনি কৰি ইয়াত জুইৰ সেক দি কৰি তেতিয়াহে আমি মানে আমাক বচাই কৰি লৈ আহিছেগৈ নি আনি ইয়াত দেখিছোঁ গোটেই গাঁৱত গছ গছনি ভাঙি মানে লাইনৰ খুঁটা চুটাবোৰ ভাঙি অলপ দিকদাৰ কৰিলে বহুত মানে কষ্ট ভোগ পালো আৰু সেই দিন ধৰি পৰা আজিলৈকে আমি এতিয়া বৰষুণৰ গাজনি বা হেৰি বৰষুণ দেখিলেই আমি ভয় খোৱা হ'লোঁ আৰু কোনো মানুহে মানে আজিকালি নথাকাই হৈছে পথাৰত গাজনি ঢেৰিকনি মাৰিলে পথাৰত আজিকালি চব ঘৰৰ পৰা আনকি গৰু গাড়ীও লৈ আহিবলগীয়া হৈছে পৰিস্থিতি এনেকুৱা হৈ গৈছেগৈ তাৰপৰা গৈ মানে মানুহবিলাক আৰু আহিলোঁ কোনো যেনেবা হেৰি নহ'ল আৰু ইশ্বৰৰ কৃপাত আমি বাচিলো আৰু সকলোকে ভগৱন্তে কৃপা কৰিলে বাচি আহিলোঁ আৰু তেনেকৈ